আমাৰ তেজপুৰৰ পৰা মহান মহান শিল্পী ওলাই গৈছে আৰু তেওঁলোকে তেওঁলোকৰ কামৰ দ্বাৰা খালী ৰাজ্যতে নহয় পূৰা দেশত আমাৰ দেশৰ নাম উজ্জল কৰিছিল